মই বাগিছা সৰুৰ পৰাই ভাল পাওঁ আগতেতো আজিকালি যেনেকে বাগিছা হৈছে মানুহৰ জাগা চাগা কমি গৈছে অভাৱ হৈছে বহুত ঘৰ বনাওঁতে মাটিবোৰ গুচি যোৱা হৈছে সেইকাৰণে বাগিছাৰ কাৰণে জাগা বা ঠাই নাই কিন্তু আমাৰ মোৰ বিশেষকে মন আছে আমাৰ ঘৰৰ আগত যিখিনি ঠাই আছে সেইখিনিত ফুলটো মই ৰুই আছোঁৱেই ৰুৱেই কিন্তু মই আমাৰ লোকেল যিবিলাক আগতে পুৰণি পুৰণি আছিল এতিয়া বৰ্তমান মানুহৰ ঘৰত পোৱা নোযোৱা হৈছে নাৰ্চাৰীবোৰৰ পৰা কিনি নি পেলাই ঘৰৰ আগত টাবত হ'লেও দি থৈ দিয়ে সাধাৰণতে মই সেইবিলাক ফুল ভাল নাপাওঁ মই ভাল পাওঁ আগৰ যিবিলাক আমাৰ গোলাপ ফুল আছিল কথনা ফুল আছিল গুটিমালতী আছিল মাধৱীলতা আছিল সেই ফুলবোৰ যে থোপাথোপে ফুলি থাকে আৰু ধুনীয়া ধুনীয়া গোন্ধ ওলাই থাকে সেই ফুলবিলাক মই বিশেষকে বহুত ভাল পাওঁ আৰু মই বাগিছাখনত এফালে চাইডে চাইডে ডাঙৰ ডাঙৰ ফুলবিলাক ৰুবলৈ মন যায় মাজৰ যিখিনি খালি ঠাই থাকে সেই খালি ঠাইখিনিত মই শাক বা অলপ অলপ পাচলি যেনে কবি কেইটামান এটা এটুকুৰা ঠাইত কবি এটুকুৰা ঠাইত গাজৰ আৰু চাইডে চাইডে অলপ অলপ

বেঙেনা এডাল দুডাল বেঙেনা আৰু মই তাৰ মাজে মাজে ৰুব বিচাৰোঁ

বিভিন্ন ধৰণৰ সৰু সৰু যি শাক পাচলি মানধনীয়া হওঁক মচোন্দৰী হওঁক যিবিলাক মানে অলপ ঔষধি গুণযুক্ত বস্তু অলপ মানিমুনি এফালে এটা কোণৰ ফালে ভেদাইলতা আৰু মই মাজত বিশেষকে সদায় চোতালৰ আগত এডাল নিম তিতা গছ থাকিলে খুউব ভাল পাওঁ কাৰণ সেইটোৰ পৰা বিভিন্ন বেমাৰ আজাৰত বহুত উপকাৰ আহে বুলি শুনিছোঁ এতিয়া সেইদৰে মই

বাগিছা সেইকাৰণে মই বেছি ভাল পাওঁ বাগিছাখনত যাতে সকলো বস্তু থাকে আৰু মাজে মাজে সোমাব পাৰি আৰু কাষে কাষে যাতে তামোল চামোল গছ ৰুব পাৰি তেনেকুৱা মানে মন যায় আৰু কিন্তু আমাৰ এতিয়াতো ক'ত হ'ব আজিকালি ঠাইয়েই নাই জাগাৰ অভাৱ সেইকাৰণে ইমানটো কৰিব পৰা নাযায় নাই কাৰণে আমি এতিয়া বৰ্তমানটো এতিয়া যিহেতু গুৱাহাটীত আছোঁ অলপ ঠাই টাউনৰ কোঠাটোতেই আৰু আমাৰ বাৰান্দাখন চাইডে চাইডে টাবতে অলপ অলপ ফুল মই ৰুই থৈছোঁ এটা দুটা টাবত মই মানধনিয়া আৰু এটা টাবত মচুন্দৰি কেইজোপা মান পদিনা কেইজোপামান তেনেকেই ইয়াতে টাবতেই দিছোঁ আৰু উপাইতো নাই তেনেকেই মই কৰি গৈছোঁ আৰু কিন্তু মোৰ বহুত ইচ্ছা আছে এখন বাগিছা কৰাৰ যদি কেতিয়াবা পাৰোঁ গাঁৱৰ ফালে যায় বা মাটি চাটি লৈ তেতিয়া আৰু পিছত ভৱিষ্যত ভাবিম আৰু এতিয়া আৰু নাই আৰু এইখিনিয়েই আৰু